হেল্ল' মই এতিয়া ইউনিৰ্ভাচিটিতে আৰু তই ক'ত ঘৰলে মামাৰ বিয়া আগে আগে যাম আকৌ নহ'বা ছুটি নাপাওঁ নহয় আৰে মামা বিয়া বিয়ালে যাম বিয়াৰ দুদিনমানৰ আগতেই যাম দে তইতো এতিয়া এনেও ইয়াত নাই তেজপুৰ টাউনতে আছ হ'বলা তই অঁ ছিল্ক ভাণ্ডাৰৰ পৰাই ল'ম আকৌ কি পিন্ধিবি শাৰী পিন্ধিবি অঁ পাৰ ন চিলাব তই শাৰী কিনি পেনি তই অঁ ছিল্ক সূতাৰ শাৰী কিনি ন লেহেংগা চিলাব পাৰ এনেকে বহুত ধুনীয়া লাগেতো আৰু তাতে তোৰ অৰ্ণামেন্টচখিনিও অলপ পিন্ধি দিবি আৰু মিলাই মেলি বহুত ধুনীয়া লাগিব অ'কে বজাৰ একেলগে কৰিম কাইলে কৰিম নহ'লে দে নহ'লে নহয়গেই ন মই

আছে মোৰ পিছবেলা গুছি যাম পিছবেলা গৈ গুছি আহিম ইয়ালে তই ঘৰ যাবিগে আৰু মই একদম অ'কে আমি দুইজনী একে একে কালাৰ ল'ম অঁ ঠিক আছে আৰু হেয়াৰ ষ্টাইলো আমি একেই কৰিম বাৰু অঁ পিংকত ভাল হ'ব নিকি ননলাইট কালাৰ নহ'লে ব্লু নহ'লে পিংক এই দুটা কালাৰৰ ভিতৰতেই ভাল লাগিব অঁ নহ'লে এনে কৰিব পাৰ তই যদি ব্লুু লৱ মই পিংক ল'ম নহ'লে আমাক চাইনী মাইনী চাইনী মাইনীকে সব কনফিউজ হৈ যাব অঁ অঁ আৰু ৰেডত এনেকা তোৰ ফুল চুল যে লগাই ন তেনেকে ফুলখিনি চিঙি আনিব লাগিব আৰু তাৰপাছত জিলটো কিনিব লাগিব নিকিনিলেও ওচৰে পাজৰে পাম নহ'লেও বিচাৰি চাম আৰু দুইজনী বিচাৰিম মুঠতে কাইলে অঁ আৰু মই মনপছন্দৰেই পাম কিজানি অঁ আৰু তোৰ দামটোও অকণমান ঠিক ঠাক পাম আৰু আৰু দুইজনীয়ে একেলগে কৰিলে ভাল হ'ব মিলাই মিলাই আনিম অঁ তাকে মই লৈ ল'ম মা মানে কিনাই নাই কিজানি তয়ো ল'বি লৈ ল'ম অঁ অঁ ভালেই এই সেইদিনাখনি ঘৰ যাম যামকে এনেকে পাতি আছিলোঁ দেই তেতিয়া মই ভাবিছিলোঁ মই বোলো মাইনীলে ফোন কৰিব লাগিব আৰু বজাৰৰ কাৰণে ঠিক আছে দে বাই